অসমখন হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ সংগমস্থলী এই অসমত বিভিন্ন ধৰণৰ ধৰ্মসমূহৰ লোকে বসবাস কৰি আহিছে হিন্দু ধৰ্ম লোক মুছলাম ধৰ্ম লোক খ্ৰীষ্টান ধৰ্ম লোক বৌদ্ধ ধৰ্ম আদি সকলো লোকে ইয়াত বসবাস কৰি আহিছে এই ধৰ্মসমূহে অসম ৰাজ্যখনৰ ইতিহাস আৰু সংস্কৃতি গঠনত বহু ধৰণৰ প্ৰভাৱ পেলাইছে হিন্দু ধৰ্মৰ হিন্দু ধৰ্মই অসমৰ সংস্কৃতিত বিভিন্ন ধৰণৰ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে হিন্দু ধৰ্মই অসমীয়া সংস্কৃতিৰ এক এক প্ৰতিফলিত স্বৰূপ শংকৰদেৱে হিন্দু ধৰ্ম প্ৰভাৱ বিস্তাৰৰ বাবে বিভিন্ন ধৰণৰ পন্থা হাতত লোৱা পৰিলক্ষিত হৈছে তেওঁলোকে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল তাৰোপৰি তেওঁ তেওঁ হিন্দু ধৰ্মৰ প্ৰচাৰৰ বাবে বিভিন্ন ঠাইত ভ্ৰমণ কৰিছিল ভ্ৰমণ কৰিছিল ইতিহাস খুচঁৰিলে দেখা পোৱা যায় যে অসমত আগৰে পৰাই বিভিন্ন ধৰণৰ দেৱ দেৱীৰ নামত বলি বিধান আদি প্ৰচলিত হৈ আছিল অসমৰ লোকসকলৰ আদিগুৰু আছিল শিৱ শিৱক তেওঁলোকে উপাসক হিচাপে পূজা কৰি আহিছিল তাৰোপৰি অসমত বৈষ্ণৱবাদ শাক্তবাদ আদিসমূহৰো প্ৰভাৱ অতি আছিল সেইসময়ত শক্তি নাম শক্তিবাদৰ নামত তেওঁলোকে বিভিন্ন ধৰণৰ জীৱ জন্তু আৰু নৰবলিও পৰ্য্য়ন্ত দিয়া পৰিলক্ষিত হৈছিল সেইসমূহ আঁতৰাবৰ বাবে শংকৰদেৱে শংকৰদেৱে হিন্দু ধৰ্ম প্ৰচাৰ কৰিছিল আৰু তেওঁ হিন্দু ধৰ্মত পৰা সেই বলি বিধানী সকলোসমূহ নাইকিয়া কৰিব বিচাৰিছিল তেওঁ এক ধৰ্ম এক জাতি গঢ় দিয়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছিল সেই হিন্দু ধৰ্মই অসমৰ সংস্কৃতিত বিভিন্ন প্ৰভাৱ পেলাইছিল হিন্দু ধৰ্মই অসমীয়া লোকসকলক একেলগে থকা একেলগে বান্ধ খাই থকাটো বিচাৰিছিল ইয়াৰ পিছত ইছলাম ধৰ্মী ইছলাম ধৰ্ম ব্ৰিটিছৰ দিনত ইছলাম আৰু খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ হৈছিল ইছলামকলে অসমৰ সংস্কৃতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে তেওঁলোকে অসম অসম ৰাজ্যখনক অসম ৰাজ্যখনক ইছলাম ধৰ্মৰ লোকসকলৰ প্ৰভাৱ বিস্তাৰ কৰাটো বিচাৰিছিল তেওঁলোকে অসমত বিভিন্ন ধৰণৰ বিদ্যালয় মহাবিদ্যালয় স্থাপন কৰিছিল তাৰোপৰি খ্ৰীষ্টান ধৰ্মৰ লোকসকলে অসমত কলা সংস্কৃতি স্থাপত্য ভাস্কৰ্য্য় বাবে স্থাপত্য ভাস্কৰ্য্য়ৰ উৎকৰ্ষ সাধন কৰিছিল তেওঁলোকে খ্ৰীষ্টান স্কুলসমূহ প্ৰতিষ্ঠা কৰিছিল প্ৰতিষ্ঠা কৰিছিল তাৰোপৰি খ্ৰীষ্টান মহাবিদ্যালয়সমূহ প্ৰতিষ্ঠা কৰিছিল ইয়াত শিক্ষা সকলো শিক্ষাৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ বিদ্যালয় মহাবিদ্যালয় স্থাপন কৰাৰ উপৰিও চিকিৎসাৰ ক্ষেত্ৰতো বহু ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ব্যৱস্থা গ্ৰহণ কৰিছিল তেওঁলোকে স্থাপত্য় ভাস্কৰ্য্য় কলা সংস্কৃতি আদি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পালন কৰা ভূমিকা গুৰুত্বপূৰ্ণ আন এটা ধৰ্ম হৈছে বৌদ্ধ ধৰ্ম গৌতম বুদ্ধ বৌদ্ধ ধৰ্ম প্ৰতিষ্ঠা কৰিছিল তেওঁ বৌদ্ধ ধৰ্মৰ জৰিয়তে অসমৰ লোকসকল লোকসকলৰ মাজত